কামৰূপ মহানগৰ জিলাৰ মূল উদ্যোগ আৰু অৰ্থনৈতিক চালকসমূহ উৎপাদন আৰু সেৱা খণ্ড এই খণ্ডত বিভিন্ন ধৰণৰ উদ্য়োগ আছে আৰু তাৰ ভিতৰত অন্য়তম চিমেণ্ট কেন্দ্ৰ তাৰপিছত তৈলকেন্দ্ৰ আৰু সেৱাখণ্ড যেনেকুৱা চিকিৎসা সেৱাখণ্ড আৰু ইয়াত বিভিন্ন ধৰণৰ কাৰখানা আছে উদাহৰণস্বৰূপে ৰিফাইনেৰী আছে নুনমাটিত আৰু আৰু বিভিন্ন ধৰণৰ অত্য়াধুনিক উদ্য়োগ যেনে গড্ৰেজ আৰু ফেয়াৰ এণ্ড লভলী ক্ৰিম চিমেণ্টৰ উদ্য়োগ আৰু বিভিন্ন ধৰণৰ উদ্য়োগ ইয়াত আছে